আমিও হ'ব পাৰিম যদি চেষ্টা কৰা যায় চেষ্টা চেষ্টা অসাধ্য় একো নাই বুলি এষাৰ কথা আছে বিৰাট কোহলিক দেখি মোৰো এনেই অনুভৱ হয় যেন ময়ো বিৰাট কোহলি হ'ব খোজোঁ সৰুৰ পৰা যত্ন লাগিব এনেকুৱা হ'বলৈ ডেডিকেশ্যন লাগিব অভ্যাস লাগিব তেতিয়াহে এনেকুৱা হ'ব পাৰি বিৰাট কোহলিৰ দতে মোৰ প্ৰিয় খেলুৱৈ হ'ল বিৰাট কোহলি